অঁ হয় কওকচোন ক'ৰপৰা কৈছিলে অঁ কিবা আছিলে নেকি অঁ ট্ৰেঞ্চফৰ্মাৰ মানে তাত দুটা আছে নহয় কোনটো বাৰু অঁ কেতিয়া ফুটিলে অঁ কি আগতে খবৰ কৰা নাই নেকি দুদিন তিনিদিন হ'ল অঁ মই আকৌ আজিহে জইন কৰিছোঁ ডিউটিত অঁ সেইটো হয় বাৰু নহয় দুদিন তিনিদিন হ'ল ন সেইদিনাখনিয়ে ক'ব লাগিছিলে এই এতিয়া মানুহখিনি ওলাই গ'ল নহয় মই তথাপিতো হেৰি ফোন কৰি কৈ দিছোঁ বাৰু যে তাৰ এই সেনেকুৱা কামতে ওলাই গৈছে বাৰু সেইটো লৈ যাবলৈ বুলি এপাক নহয় এনেই দুদিন তিনিদিন হ'লে বেয়া নাই ল'ৰা ছোৱালীকেইটা পৰীক্ষা হৈ আছে অঁ অঁ মই নিশ্চয় চেষ্টা কৰিম বাৰু তথাপিতো নহয় আজি হ'বই পিছবেলালৈ মই হ'লেও লৈ যাম মানুহ লৈ যাম নহয় কাৰেণ্টৰ কথা ন আজিকালি যিমান সমস্যা কাৰেণ্টত অঁ অঁ সেইটোৱে আকৌ ন চব মানুহ একেই নহয় অ' কিছুমানে একদম অৱহেলা কৰি দিয় এইবোৰ কামত কাৰেণ্টৰ কথা ন কি বা বিজুতি হৈ ফুটিছে সেইটোকে আকৌ আজিকালি সমস্যা কেনেকুৱা আৰু কাৰেণ্টবোৰ আজিকালি স্মাৰ্ট হ'ল যে ৱাৰ চোৱাৰবোৰ বদলি হ'ল আৰু মিটাৰবোৰ অলপ চবৰে কানেকশ্যন নহয় জানো ভয় লগা হৈছে অঁ অঁ আৰু ল'ৰা ছোৱালীবোৰ অকণমান সাৱধান হৈ ওচৰলৈ যাবলৈ নক'ব তালৈ মানুহে হাতেৰে যাতে কোনেও চুব নোৱাৰে যাব নেলাগে সেইডোখৰলৈ এতিয়া কিজানি কি বা হৈছে আকৌ শ্বৰ্ট ক'ৰবাত শ্বৰ্ট চাৰ্কিত হ'ব পাৰে মই হেৰি ক'ম বাৰু দেই মই অঁ আজি আজিয়ে কৰি কৰিবলৈ চেষ্টা কৰিম মানে পঠিয়ামেই অকমান পিছতে ফোনটো কৰিছোঁৱেই মই এতিয়া লগালগ অঁ হ'ব চিন্তা কৰিব নেলাগে আজিয়ে হৈ যাব